গ্ৰাম্য সম্প্ৰদায়ত খেল খেলাৰ জৰিয়তে মানুহৰ বহুতো ধৰণৰ দক্ষতা বৃদ্ধি হয় খেল খেলাৰ জৰিয়তে আমাৰ মানসিক শাৰীৰিক বৌদ্ধিক আদি ধৰণৰ বিকাশ হোৱা দেখা যায় খেল খেলিলে আমাৰ শৰীৰটো সুস্থ হৈ থাকে আৰু আমাৰ মনটো আনন্দ লাগি থাকে খেল বহুতো ধৰণৰ আছে যেনে ক্ৰিকেট ফুটবল দৌৰ বেডমিণ্টন কাবাদী আদি ধৰণৰ

আমি গাঁৱলীয়া ৰাইজসকলে ফুটবল ক্ৰিকেট আদি ধৰণৰ খেল একলগ হৈ খেলো তাৰপৰা বহুতো ধৰণৰ প্ৰতিযোগিতামূলক খেলো খেলা হয় খেল খেলাৰ বাবে আমাৰ শৰীৰটো সুস্থ হৈ থাকে খেল খেলিলে আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ আমাৰ গাঁৱত কিছুমান প্ৰতিযোগিতামূলক খেলো অনুষ্ঠিত কৰা হয় বিহুৰ বতৰত ফুটবল আদি ধৰণৰ খেল আমি খেলো আমাৰ গাঁৱত আবেলি সময়ত সদায় আমি গাঁৱৰ ল'ৰাবোৰে ক্ৰিকেট খেল খেলো আৰু কেতিয়াবা ভলীবল আদি খেলো খেলো সেই খেলবোৰ খেলিলে আমাৰ মনটো আনন্দ লাগে খেলত হৰা জিকা থাকে কিন্তু আমি সেইবোৰ নেচাই আমি খেলটো ভালকৈ খেলিব যত্ন কৰিব লাগে